আমাৰ নলবাৰী জিলাত চিনেমা হল এটা আছিল আগতেই বহুত আমি সৰু থাকোঁতে তাত আছিল টিহুত আমি তাতে এখন লগৰ ছোৱালীবিলাকে সৈতে লগ হৈ এখন চিনেমা চাইছিলোঁ সেইখন হ'ল গংগাধাম কিন্তু এতিয়া এতিয়া আছেনে নাই নাজানো আৰু চিনেমা হল আছেনে নাই নাজানো আৰু এতিয়া